আমাৰ পৰিয়ালত দীৰ্ঘকাল ধৰি চলি অহা কেইটামান সাংস্কৃতিক পৰম্পৰা যেনে বিয়াত ধৰক ৰাতিপুৱা টেকেলি আহে টেকেলি অহাৰ পিছত কাপোৰ কানি যোনটো জোৰোণ বুলি কোৱা হয় জোৰোণৰ নিয়ম ৰাতিপুৱা হৈ যায় তাৰ পৰা আবেলিলৈ দৰা ঘৰৰ মানুহ আকৌ ঘূৰি যায় ঘূৰি পেলাই আকৌ ৰাতি আহি বিয়া হোমৰ গুৰিত হোম পোৰা হয় হোম পোৰি মেলি বিদায় দিয়া হয় কইনাক তাৰ পিছত কইনাক বিদায় দিয়াৰ পিছত ঘৰ গচকাই আকৌ নিজৰ ঘৰলৈ ওভতাই অনা হয় তাৰ পিছত এদিন ৰাখি তিনি নম্বৰ দিনা আকৌ ছোৱালী নিজৰ গিৰিয়েকৰ ঘৰত থৈ অহা হয় আৰু সিদিনা তাতে খুবাৰী নিয়ম হয় আৰু তাৰ পিছত উৎসৱ বুলি ক'লে আমাৰ এতিয়া মেইনলিতো আমাৰ বিহু বিহু তিনিটা কাতি বিহুত প্ৰথমতে ঘৰৰ তুলসী তলত চাকি জ্বলোৱা হয় পথাৰত চাকি জ্বলোৱা হয় তাৰ পৰা ঘৰত মাহ প্ৰসাদ আগবঢ়াই দিয়া হয় তাৰ পিছত ঘৰৰ সকলো পৰিয়ালে মিলি মাহ প্ৰসাদ খাওঁ কাতি বিহুত যিহেতু কঙালী সেইটো কাৰণে এনেকৈ নিয়ম কৰি থোৱা হয় তাৰ পিছত আমাৰ মাঘৰ বিহু আহিলে মাঘৰ বিহুত কাৰণ যেতিয়া ধান চাউল সকলোৰে হৈ যায় আমাৰ ঘৰতো হৈ য়ায় তেতিয়া আমি পিঠাপনা বনাই মাহঁতে তাৰ পৰা সন্ধিয়ালৈ মানে উৰুকাৰ দিনা আমাৰ ভেলাঘৰ সজা হয় ভেলাঘৰ সাজি তাতে ঘৰৰ পৰিয়ালে মিলি খোৱা এটা ভোজ খোৱা হয় আৰু ৰাতিলৈ যেনেকৈ পৰম্পৰাগতভাৱে বেলেগক বেছি ডাঙৰকৈ অনিষ্ট নকৰাকৈ সৰু সুৰাকৈ চুৰ কৰা হয় যিটো আগৰ পৰা চলি আহিছে এইটোৱে হয় আৰু বহাগৰ বিহুত যিহেতু ৰঙৰ বিহু সেইটো কাৰণে আমি চ'তৰ লাষ্টৰ দিনা আমি গৰু বিহু পাতোঁ গৰুক গা ধোৱাই ৰাতিপুৱা গা মাহ হালধি সানি লাও খা বেঙেনা খা কৰি দীঘলতিৰে কোবাই গৰু গা চা ধোৱাই এৰি দিওঁ আৰু সন্ধিয়া সময়ত অহাৰ পিছত মাখিয়তি পাত দি পেলাই আমি যাগ দিওঁ যাতে গোটেই বছৰলৈ গৰুৰ বেমাৰ আজাৰ নহয় তাৰ পিছৰ দিনা মানুহৰ বিহু মানুহৰ বিহু দিনা আমি ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই মাহ হালধি সানি আমি ঘৰত ডাঙৰক সেৱা কৰি বিহুৱান দি আমি সাধাৰণতে দিনটোলৈ ওলাই যাওঁ তাৰ পিছত আকৌ গোসাঁই বিহু গোসাঁই বিহুত আমি গুৰজনাৰ ওচৰত প্ৰণাম কৰি কৰোঁ তেনেকৈয়ে আমাৰ সাংস্কৃতিক দিশৰ পৰা তেনেকৈ চলি আহিছে